হেল্ল' কি অঁ মই পঁচিছ কেজি মাংস লাগিব ছাগলী মাংস দাম কিমান বেছি দাম হ'ল নহয় অলপ কমাবি মই পঁচিছ কেজি মাংস লৈছে তুমি অকণমান কমাবি অঁ পঁচিছ কেজিৰ তাৰমানে এক কিলো প্ৰতি এশ টকা কমাম কমাব না পিচ অলপ মেডিয়াম চাইজ তাৰমানে কিবা বনাবতো আমাৰ এই পাৰ্টি আছে অলপ অঁ অলপ ডাঙৰকৈ বনাবি অঁ মই হে পালতুলা তা আৰ্মি মই সেই সেই তিনিআলিলৈকে পঠাম মানুহ এজন হ'বনে হ'বনে অঁ আৰু কিবা লাগেনে হ'ব হা পঁচিছ